মই সাপে খুটা ব্যক্তিজনক প্ৰথমতে নাৰ্ভাছ নকৰিবলৈ ক'ম আৰু গাঁৱলীয়া চিকিৎসাৰ সহায় নলৈ ততাতৈয়াকৈ তেওঁক হস্পিতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম